দ্য় কিটচেন ৰেষ্টুৰেন্ট হয়নে অঁ মই অয়নে কৈছোঁ এই যে আপোনালোকক প্ৰায় খাদ্য অৰ্ডাৰ দি থাকোঁ যে অঁ অঁ হয় হয় সেইজনেই সেইজনেই হয় হয় অঁ গম পাইছেনে মই এটি অৰ্ডাৰ এটা দিওঁ আপোনালোকক পাঁচ প্লেট ফ্ৰাইড ৰাইচ আৰু চিকেন বিৰিয়ানি দি দিব আপোনাৰ তিনি প্লেটমান আৰু বছ সিমানেই সিমানেই আপুনি অৰ্ডাৰটো লিখি দিয়ক তাপা অৰ্ডাৰটো লিখি দিয়ক আৰু আৰু কথা এটা শুনক এই অন্য দিনা য'ত মই অৰ্ডাৰ দিওঁ তাত নহয় কিন্তু দেই আপোনাৰ ঠিকনাটো বলেগ হ'ব মই বৰ্তমান আমাৰ মামাৰ ঘৰত আছোঁহি আমাৰ মামাৰ ঘৰটো বৰদবা চুতীয়া গাঁৱৰ জ্যোতিপুৰত আৰু আপোনালোকে যদি অলপ সোনকালে আহিব বিচাৰে মানে অলপ সোনকালে আহিব বিচাৰে মানে অলপ সোনকালে পোৱাগৈ কথা শ্ৱৰ্টকাট কম হয় শ্ৱৰ্টকাটটো হৈছে আপুনি জ্যোতিপুৰৰ আৰু এটা গলি আছে পিছফালে শইকীয়া পথ বুলি তাৰ সেইফালেদি আহিলে আপোনালোকে আৰু অলপ সোনকালে মোক অৰ্ডাৰটো দিব পাৰিব আৰু সেয়াই অলপ সোনকাল কৰিব দেই বহুত ভোকত আছোঁ মই